অঁ অঁ কওকচোন অঁ ভেকচিন ভেকচিন মানে কি এতিয়া এই কুকুৰা হাঁহক দিয়া ভেকচিনবিলাক অঁ এইটো ভেকচিন এতিয়া আমি পোৱা নাই যোৱা বছৰ পাইছিলোঁ যোৱা বছৰ পাইছিলোঁ মানে কুকুৰা হাঁহক দিছিলে গৰু ছাগলীকো দিছিলে মানে তেতিয়া গম পাইছিলোঁ কিন্তু আজি এই এবছৰ দিন এইবিলাক অহায়ে গম পোৱা নাই দেখোন অঁ অঁ অঁ ক'তা আমিচোন একো গমেই পোৱা নাই এইবিলাক আহিছে নে কিয়ে নে এতিয়া কি ভেটেনেৰীত ফ্ৰী দিছেনে আনিবগৈ এনে পইছা দি কিনি আনিব লাগিব

অঁ এতিয়া ফি হ'লেও দিব আৰু অঁ অঁ এতিয়া মানে ফাৰ্মাচিত গৈ খবৰ কৰিবগৈ লাগিব ন এতিয়া ভেকচিনটো নহয় এতিয়া মানে আমাৰ এইখিনিহে ভেকচিনটো পোৱা নাই বেলেগত মানে ভেকচিনটো পাই আছে খ'ব পাইছোঁ নহয় বেলেগত গৰু ছাগলীও বেজী দিছে বোলে কিবা খুৰা বেমাৰ হ'লেও দিছে বুলি কৈছে তাপা কাৰোবাৰ মানে কিবা হাঁহ কুকুৰা কিবা হ'লেও মানে ভেকচিনবোৰ দিছে বুলি কোৱা শুনিছোঁ কিন্তু আমাৰ এইখিনি ডাঙৰ আমি ভাবিলোঁ ভেকচিনটো মানে ভেটনেৰীপৰা ফ্ৰীকৈ আহি পেলাই কোনোবা ডক্টৰে দি যাব নেকি সেইটো ভাবিহে মানে হেৰি আমি মানে খবৰ খতি কৰা নাই আমিও মানে সোধা নাই যে

অঁ অঁ অঁ এতিয়া মানে ভেকচিনটো আমি কিনি আনি নিজে দি ল'ব পৰা সুবিধা কৰি ল'ব লাগিবনে নিজে মানে তাৰপৰা দিবলৈ আহিব

অঁ অঁ অঁ অঁ অঁ ঠিক আছে দিয়ক মই আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিৰ লগতো মই কথাটো আলোচনা কৰি লওঁ যদি সমজুৱাকৈ কোনোবাই এখিনি বেজীটো একবাৰে দিব নোৱাৰে অঁ ঠিক আছে মই আলোচনাটো কৰি লওঁ মানুহ অঁ ঠিক আছে মই ওচৰৰ মানুহখিনিৰ লগত মই কথাটো পাতি পেলাই মই আপোনালৈ আকৌ ফোনটো লগাম দেই